আমি খেলত সফলতা আৰু বিফলতাক লৈ মোকাবিলা কৰিব লাগে কিয়নো কোনো ফালে জয় লাভ কৰিলে কোনোৱে পৰাজিত হ'বই এইটো যিহেতু নিশ্চিতই সেইকাৰণে আমি যেতিয়া যদিও আমি পৰাজিত হওঁ কেতিয়াও আমি হতাশাত ভূগিব নালাগে আৰু কেতিয়াবা হৈ যায় তেনেকুৱা সাধাৰণতে আমি সেই বিফলতাক আমি অস্ত্ৰ হিচাপে লৈ আমি তাক যদি আৰু শক্তিশালী ৰূপত নিজকে গঢ়ি তুলিব পাৰোঁ সেইটোৱে আমাৰ ভাল প্ৰদৰ্শন হ'ব বুলি ভৱিষ্যতত সহায় কৰিব এনেদৰেই আমি যেতিয়া কেতিয়াবা পৰাজিত হওঁ তেতিয়া ভৱিষ্যতে সেইটোক লক্ষ্য হিচাপে লৈ আমি কিয় নোৱাৰিম এবাৰ পৰাজিত হৈ তাৰ অভিজ্ঞতাটো লৈ আমি পুনৰ ভাল প্ৰদৰ্শন কৰিব পাৰোঁ এনেদৰে আমি খেলত আৰু ভাল সুফল আনিব পাৰিম